অঁ কওকচোন

অঁ খোলা খোলা

অঁ যাব যাব অঁ আপুনি কেনেকুৱা বাচন বিচাৰে বা অঁ অঁ পাব আপুনি আহিলেই হ'ব ডাঙৰ ছাইজৰ কেৰাহী ন কেৰাহী অঁ কেৰাহী পোৱা যাব অঁ সেইবিলাক হৈ যাব অঁ অঁ অফাৰ আমাৰ চলিছিলে কিন্তু বৰ্তমান অফাৰ চলা নাই আপুনি যদি সৰহকৈ বস্তু কিনে তেতিয়া আমি ডিছকাউণ্ট দিব পাৰিম আৰু

খোলা থাকিব অঁ আমাৰ দোকানখনটো ৰাতিপুৱা দছটা বজাত খোলা হয় আৰু সন্ধিয়া ছটা বজালৈকে খোলা থাকে আপুনি সেইটো টাইমৰ ভিতৰত আহিলে পাই যাব অঁ অঁ ঠিক আছে অঁ